অঁ বিহু মেলা চাবলৈ যাম বুলি লগ ধৰ ওলাবলৈ কৈছোঁ যাব নেকি অঁ ভালকৈ চলিছে আজি হয় অঁ আমাৰ গাড়ী ঘৰৰ গাড়ী এখনে আছে আপোনালোকৰ পৰিয়ালটো যাব পাৰিব আমাৰ পৰিয়ালটোৰ লগতে যাম বেছি সময় নকৰোঁ আৰু বিহুখিনি চাই গুচি আহিম কাৰণ হেৰি গা গায়কে গাবলৈ ৰখি নাথাকোঁ আৰু সোনকালে আহিম হয় হয় হয় হয় হ'ব দিয়ক